হেল্ল' অঁ এইটো ৱাট ৱাটাৰ্ছে ৱাটাৰ ছাপ্লাইত লাগিছেনে অঁ এইটো কোনে কৈছে বাৰু আপুনি অঁ এই আপোনালোকৰ যে ৱাটাৰ ছাপ্লাই পানীটো আমাৰ এইফালে দিছে বহুত বেয়া হৈছে নহ ৰা নাগাঁও মজুলী আনে গাঁও অঁ মজুলী ৰানাগাঁও মানে পানীটো প প্ৰব্লেমটো হৈছে মানে এই পানীটো চাফা নহয় গা স্কিনত লগালে স্কীনৰ প্ৰব্লেম হয় কাপোৰ কানিও ধুব নোৱাৰি কাপোৰ কানি চেক হৈ যায় পূৰা অঁ অঁ অঁ অঁ হয় হয় হয় অঁ নতুনকৈ সংযোগ কৰিছিলে অঁ

অঁ অঁ অঁ অঁ অঁ অঁ গম পাইছোঁ মিছ অঁ প্ৰতিঘৰ মানুহে পাইছে বাৰু খালী পানীটো প্ৰব্লেম হৈছে নহয় কোনো ইউছ ইন কইবই পৰা নাই ভালকৈ অঁ আহিব আহিব হাঁ হাঁ অঁ অঁ অঁ বাৰু অঁ অঁ বাৰু বাৰু অঁ খালি সোনকালে কৰিবলৈ চাব আপোনালোকে কামবোৰ মানে বহুত দিনৰ পৰা মানে ভালকৈ এইবোৰ ইউজ কৰিব পাৰি গোটেই গা স্কীনৰ প্ৰব্লেম হৈ গৈছে গুটি উঠি গৈছে অঁ অঁ এইটো যোগাযোগ কৰিব হওঁ আপোনালোকে

অঁ বাৰু অতি শীগ্ৰে কৰিবলৈ চাব দেই হেল্ল' অঁ অঁ আমাৰটো সোনকাল কৰি দিব খোঁ মানে আমাৰ বহুত মানে অসুবিধা হৈছে মনে পানী কাৰণে

অঁ অঁ অঁ

বাৰু ঠিক আছে আপুনি আহিব হঁ বা অঁ অঁ অঁ ঠিক আছে